বাগিচাক মই হ'বি হিচাপে ল'লোঁ কাৰণ প্ৰকৃতি মোৰ বৰ প্ৰিয় সেউজীয়া ৰঙ মোৰ বৰ প্ৰিয় সেইকাৰণে প্ৰকৃতিৰ লগত থাকিবলৈ মই বাগিচাক মোৰ হ'বি হিচাপে ল'লোঁ মোৰ মায়ে ফুল বৰ ভাল পাইছিল সেইকাৰণে ময়ো ভাল পাওঁ মোৰ মায়ে বাগিচাৰ ফুল সংগ্ৰহ কৰিছিল সেই প্ৰেৰণাটো মোৰ তাত থাকি গ'ল সেইকাৰণে ময়ো বাগিচাৰ কামকে মই হ'বি হিচাপে ল'লোঁ আৰু সেই কামটো মই কৰিয়ে থাকিম বুলি ভাবিছিলোঁ ভাবিছোঁ বাগিচাৰ লগত থাকিলে মন ভালে থাকে বেমাৰ আজাৰৰ পৰা অলপ মুক্ত হৈ থাকিব পাৰি প্ৰকৃতিৰ লগত খেলি থাকিব পাৰিলে বহুত ভাল লাগে সেইকাৰণে মই বাগিচাৰ কামটোকে হ'বি হিচাপে ল'লোঁ